হাঁহ কুকুৰা আৱৰ্জনাবোৰ মানে ভালদৰে পৰিচালনা কৰিব লাগে সফল মানে যিবিলাক কুকুৰাই লেতেৰাই কৰে হাঁহে লেতেৰাই কৰে লাগ গৈ পেলাই সদায় কুকুৰা গঁৰালবিলাক চাফা কৰি ৰাখিব লাগে সময়মতে তেওঁ সিহঁতৰ দৰৱ পাতি দিব লাগে কাৰণ কিছুমান কুকুৰাৰ গাঁত বা চাঁহীটো হয় সেই চাঁহীয়ে গোটেই মানে হাঁহ গঁৰালটো আপোনাৰ লেতেৰা কৰে আৰু মানুহৰ গালৈ সেই চাঁহিবিলাক বিয়পি পৰে সেইবিলাক কাৰ কাৰণে আমি ভালদৰে চাফা কৰি ৰাখিব লাগে চাঁহিবিলাক নহ'ব কাৰণে চূণ চূণৰ পাউদাৰ যেনেকৈ ধৰক অসমীয়া ভাষাত কিছুমান আছে আপোনাৰ নিও নিম পাত চতিয়াই থ'ব লাগে আৰু আপোনাৰ পছতিয়া পাত দিব লাগে চূণ গুড়ি চতিয়াই থ'ব লাগে যিবিলাকৰ কাৰণে হাঁহ কুকুৰা আপোনাৰ ভালদৰে থাকে আৰু নিয়মিতভাৱে সিহঁতক মানে দৰৱ পাতি দিব লাগে কুকুৰা আৰু কুকুৰা উমনি দিবলৈও ভালদৰে কুকুৰা উমনি বাঁহটো চাফা কৰি থ'ব লাগে আৰু আপোনাক সদায় গঁড়ালবিলাক সাৰিব লাগে সিহঁতক ভালদৰে ঠাণ্ডাৰ দিনত সদায় এটা এখন চাঙৰ ওপৰত থাকিবলৈ দিব লাগে যাতে কুকুৰা মানে ঠাণ্ডা গৰম অনুভৱ কৰে ঠাণ্ডা দিনত আৰু ঠিক তেনেদৰে গৰমৰ দিনতো ভালদৰে চাফ চিকুণ কৰি থ'ব লাগে বতাহ সম মুকলিকৈ বতাহ সোমাবৰ কাৰণেও সিহঁতক ভাল পৰিৱেশত এটা থব লাগে তেনেকে থ'ব পাৰি লাগে আৰু হাঁহকো ঠিক তেনেদৰে দানা চানা দি দানা দিব লাগে হাঁহৰ কাৰণে দানা দি আৰু তেওঁলোকৰ যিবোৰ লেতেৰা সেইবিলাক সদায় চাফা কৰি পৰিষ্কাৰ কৰি ৰাখিব লাগে যাতে হাঁহ কুকুৰাৰ গাত বিভিন্ন ধৰণৰ বীজাণু বীজাণুবিলাক তেওঁলোকৰ সিহঁতৰ গালৈ আহিব নোৱাৰে এন তেনে আৰু আহিব নোৱাৰে তেতিয়াহে কুকুৰাবিলাক ভাল ধৰণে থাকে বিশেষকৈ সৰু সৰু কুকুৰা পোৱালিবিলাক মণি দিয়াৰ কুকুৰাৰ গা চাঁহী হয় সেই চাঁহিবিলাকো চাঁহীটো নহ'বৰ বাবে এটা কৰাহিত ধৰক ঠিক তেনেধৰণে খেৰ দি তাত চূণ গুড়ি চেতিয়াই থ'ব লাগে চূণ গুড়ি সতে গঁৰালটো ভালদৰে শাৰী মেলি থ'ব লাগে তাৰপিছতে আপোনাৰ থ'ব লাগে আৰু দিব লাগে তাৰপিছত তেওঁ সিহঁতক দৰৱ দিব লাগে আৰু দিব লাগে পাউদাৰ পাউদাৰ দিব লাগে কিছুমান কুকুৰা ধৰক বগা কে হাগে বগা বগা হাগে সেই কুকুৰাৰ কাৰণে দৰৱ আছে যিবোৰ কুকুৰাৰ বাবে উপযোগী সেইবিলাক দৰৱ ব্যৱহাৰ কৰিব লাগে ব্যৱহাৰ কৰিব লাগে আৰু চাফ চিকুণকে থ'লেহে কুকুৰাবোৰ লাগ ভালে ধৰণে থাকিব হাঁহৰ ক্ষেত্ৰতো ঠিক তেনেধৰণে হাঁহ বা পালন কৰিবলৈ হ'লেও খুব বেছি গৰমত হাঁহবিলাক বান্ধি থ'ব নালাগে আগৰ চাফা কৰি থাঙ গৰমৰ দিনত মুকলিকৈ বতাহ থ'ব লাগে আৰু হাঁহ এটা সৰু পানী বিশেষকৈ পানীটো হাঁহৰ কাৰণে পানীৰ প্ৰয়োজন পানীটো নাপালে পানীটো বা দানা পানীটো সিহঁত তেওঁলোকে সিহঁতে বেছিকৈ খায় দানা পানীবিলাক দিওঁতেও দিব লাগে দানা পানীবিলাকতো ধৰক হাঁহ দিওঁ বুলি ক'লে ব্ৰইলাৰ দানা হাঁহকো দিব পাৰি বা কাহ কুকুৰা পোৱালৈকৈ দিব পাৰি দিব পাৰে আৰু সিহঁতে সেইকাৰণে ভাল পৰিৱেশত থাকিবলৈ হ'লে তেওঁলোকৰ যিখিনি আৱৰ্জনা সেই আৱৰ্জনেবিলাক ভালদৰে চাফা কৰিব পাৰি চাফা কৰি সিহঁতক সময়মতে দৰৱ দিব লাগে আৰু দৰৱ দিব লাগে আৰু চাঁহি নহ'বৰ কাৰণেই আপোনাৰ চূণগুড়ি আৰু পছতীয়া পাত নাইবা ঘৰুৱাভাৱে নিম পাত মহানিমৰ পাত খুন্দি তাত ছটিয়াই দিব পাৰে তেনেধৰণে বজাৰতো উপলব্ধ কিছুমান কুকুৰাৰ যিবিলাক দৰৱ আৰু বেজি বিশেষকৈ বেজি দিব পাৰি সেইবিলাক দি পিনি হাঁহ কুকুৰা গৰুবিলাক গোবিলাক সদায় গঁৰালটো চাফা কৰি পিনি চাফা কৰি তলত

আৰু এই পৰিষ্কা পৰিচালনা কৰিলে বস্তু বা হাঁহেই হওক বা কুকুৰাই হওক ভালদৰে আৰু সিহঁতৰ পৰা এটা মানে বংশ বৃদ্ধিবিলাকো কুকুৰা বা হাঁহৰ ভালদৰে আৱৰ্জনাবিলাক চাফা কৰি এটা প্ৰতিকূল ধৰণৰ পদ্ধতিত থাকি কুকুৰা এটা বহুখিনি মানে সিহঁতৰ পোৱালি দিয়াত কোনো অসুবিধা নহয় আৰু হাঁহ কুকুৰা পায় বহুতো লাভৱান হ'ব পাৰি সেইকাৰণে আমি পোহা কুকুৰাবিলাক আৱৰ্জনা যিখিনি লেতেৰা সদায় চাফা কৰি ৰাখিব লাগে যাতে সিহঁতক কোনো বীজাণুৱে দ্বাৰা বীজাণুৱে সিহঁতৰ মানে হাঁহ কুকুৰা ধ্বংস কৰিব নোৱাৰে আৰু ধ্বংস কৰিব নোৱাৰে সেই ঠিক তেনেদৰে অকল সেয়া তেনে ধ্বংস কৰিব নোৱাৰে আৰু সিহঁতে যাতে ভাল ধৰণে থাকিব পাৰে গৰমৰ দিনত তেনেকৈ ঠাণ্ডা পাব দিব লাগে বতাহ সোমাব পৰাকে উশাহ নিশাহ লোৱাটো কষ্ট নহয় আৰু খুব গৰমত মানে